হেল্ল' অঁ কোনে ক'লে হয় হয় কওক মই দুলু দত্তই ক'লোঁ

কোনখন গাঁও অঁ ৰাওনা গাঁও মাজুলীতে ন হয় নেকি অঁ হ পানীটো কি হৈছে প্ৰব্লেমটো মানে পানীটো কি হৈছে সেইটো কওক অঁ হয় নেকি হয় নেকি ৰ'বা চাই দি আছোঁ চাই দি আছোঁ ৰ'বা অঁ এইটো ৰাওনা পাৰত ন ৰাওনা গাঁও ৰাওনা পাৰ হয়নে অঁ তাত মানে এইটো নতুনকৈ সংযোগ কৰা হৈছে ৱাট অঁ ৱাটাৰ চাপ্লাইটো তোমাৰ এতিয়া মানে আমি বস্তুটো চাইছোঁ পানীটো ক'ৰবাত ৰৈছে নে কি কৈছে আমি চাই আছোঁ কেনি ক'ত প গৈছে ক'ৰবাত বন্ধ হৈ গৈছে নেকি আমি চাই আছোঁ পৰিষ্কাৰ পানীয়ে পাব আমি এতিয়া পৰীক্ষাহে কৰি আছোঁ গম পাইছেনে আমি চফা পানীয়ে পাই যাব আপুনি আমি এতিয়া বৰ্তমান মানে পানীটো টেষ্ট কৰি আছোঁ পানীটো গৈছে নাই প্ৰতিঘৰ মানুহে পাইছে নাই প্ৰতিঘৰ মানুহেও পাইছেনে বাৰু অঁ হ হ এতিয়াটো মই যাম বাৰু তোমালোক তাত খালি এতিয়া মানে কি হৈছে এতিয়া আমি টেষ্ট কৰি আছোঁ পানীটো হা আঁ তাক ৰিফাইন কৰি দিয়া হ'ব পানীটো অঁ ৰিফাইন কৰা হ'ব এতিয়া আমি টেষ্ট কৰি আছোঁ প্ৰথম গেটখিনি যাবই সেইটো লৈ তোমালোকে হেৰি চিন্তা কৰিব নালাগে বাৰু সেইখিনি উপযুক্ত নহয় বুলি জানো আমি লাহে লাহে সেইখিনি তোমালোকৰ ৰিফাইন পানীটো দিয়া হ'ব আৰু ক'ৰবাত অঁ টেংকি চেংকীবিলাক আমি চোৱা চিতা কৰিম ভালকৈ হয় হয় হয় নেকি হয় হয় অঁ ঠিক আছে মই বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তোমালোকৰ সেইটো ছাইডটো বাৰু মই গৈ আছোঁ ৰিফাইন কৰি পেলাই পানীটো ভাল পানী দিয়া ব্যৱস্থা কৰিম অ তুমি চিন্তা কৰিব নালাগে হা হয় হয় অঁ হয় হয় আমি প্ৰতিটো লাইনতে গৈয়ে আছোঁ পানী য'ত য'ত অসুবিধা হৈছে হয় হয় ছ'ৰি আমি সেইটো বাবে দুখিত কিন্তু আপোনাৰ এই ৰিফাইন পানীটো পাই যাব দেই আপুনি ইমান চিন্তা নকৰিব আপুনি এইট আমি এইটো টেষ্ট কৰি থকা হৈছে ঠিক আছে হ'ব মই যা তাত যাম দেই চিন্তা নকৰি